আগৰ দিনত যিহেতু মানুহ কম আছিলে বা জনসংখ্যা কম আছিলে খাদ্যৰ প্ৰয়োজনো বহুত কম আছিলে সেইবাবে গৰুৱেদি হাল বাইছিলে গোবৰ সাৰ ব্যৱহাৰ কৰিছিলে আৰু তেনেদৰেই তেতিয়াৰ দিনত সেইখিনি যথেষ্ট আছিলে কিন্তু এতিয়া জনসংখ্যাৰ বৃদ্ধি হোৱাৰ লগতে আমাৰ খাদ্যৰ প্ৰয়োজনো বহুত বেছি হ'ল সেইবাবে গৰুৰ সলনি ট্ৰেক্টৰ ব্যৱহাৰ কৰা হৈছে ট্ৰেক্টৰে মৰণা মাৰে হাল হাল বায় আৰু বহুতো স্প্ৰে' ওল ওলালে এতিয়া আৰু ভিটামিনো বহুত ব্যৱহাৰ কৰা হয় খেতিৰ শাক পাচলিৰ বাবে আৰু ফল মূল আদি সকলো কঠীয়া সৰিয়হ প্ৰতিটো বস্তুৰ আজিকালি ভিটামিন বা স্প্ৰে' ব্যৱহাৰ কৰে যিহেতু এতিয়া আমাৰ খোৱাৰ খাদ্যৰ বহুত বেছি প্ৰয়োজন জনসংখ্যা যিহেতু বৃদ্ধি হ'ল সেইবাবে খোৱাৰ বহুত বেছি খাদ্যৰ বহুত বেছি প্ৰয়োজন আৰু এতিয়া বহুতো গোদাম এনেকুৱা ফেক্টৰীৰ সৃষ্টি হৈছে য'ত ফল মূলখিনি বহু দিনলৈকে সতেজ কৰি ৰাখিব পাৰি বহু দিনলৈকে ভালদৰে থাকে সতেজ হৈ থাকে কাৰণ খাদ্যৰ বেছি প্ৰয়োজন হৈছে বাবে এতিয়া তেনেকুৱা ফেক্টৰীবোৰ সৃষ্টি হৈছে

সেইটোৱে আৰু সৃষ্টি হৈছে সেইটো কাৰণে আমাৰ বহুত সুবিধা হৈছে যিহেতু এনেকুৱা ফেক্টৰী হৈছে আৰু তেনেকুৱা বহু ধৰণে আৰু আ স্প্ৰে' বা ভিটামিন আছে ফল মূলবোৰকো বহুত দিনলৈকে সতেজ কৰি ৰাখিব পাৰে এনেধৰণৰেই আগৰ দিনত আগৰ দিনৰ আৰু এতিয়া দিনৰ দিনত তুলনা কৰিব পাৰি এতিয়া আমাৰ খাদ্যৰ বহুত বেছি প্ৰয়োজন কাৰণ জনসংখ্যা বৃদ্ধি হৈছে সেইবাবে সেইবাবে এতিয়া সকলো কাম ট্ৰেক্টৰ বা বহুত ধৰণৰ মেচিনো আছে এতিয়া মেচিনো ওলাইছে যেনেকৈ ধান মৰণা মৰাৰ পৰা ধান মৰণা মৰাৰ পৰা মানে খুন্দালৈকে আগৰ দিনত যেনেকৈ ঢেঁকীত খুন্দিছিলে এতিয়া ট্ৰেক্টৰত খু ট্ৰেক্টৰ নহয় তেনেকুৱা এটা মেচিন ওলাইছে যোন যোনটো নেকি ধান য'ত খুন্দিব পাৰে তেনেকুৱা মেচিন ওলাইছে আৰু সেয়াই বহুতখিনি আগবাঢ়িছে আগৰ দিনতকৈ যিহেতু এতিয়া আমাৰ খাদ্যৰো বহুত বেছি প্ৰয়োজন সেইবাবে